মই গাহৰি আৰু তিল বনোৱা ৰেচিপি চাইছিলোঁ ইউটিউবত তাৰপৰা শিকি কেনে বনাইছিলোঁ প্ৰথমতে কেৰাহি চেৰাহি ধুই কেনে থৈ তাৰপা মাংসখিনি ধুই ল'লোঁ মাংসখিনি মছলা হালধি নিমখ আদি সানি থৈ কেনে কেৰাহীত তেল দি তেল যেতিয়া গৰম হ'ল পিঁয়াজ জলকীয়া দি আ এইখিনি গৰম কৰি লৈ তাৰপা মাংসখিনি দিয়া হ'ল তেলত অলপ দি ফ্ৰাই কৰি আলুখিনি দিয়া হ'ল এতিয়া মাংস আৰু আলু অলপ অলপ সিজাৰ নিচিনা হ'ল আৰু তাৰপিছত তিলখিনি দি দিয়া হ'ল বাৰু মাংসখিনিত তিল দি মেলি অ লৰাই থৈ তাৰপা বনাই মেলি যোনখিনি সিজো সিজো হ'ল অলপ পানী দিয়া হ'ল লাগি ধৰিছিলে কাৰণে তাত পানী দি মেলি দি চব লৰাই যেতিয়া বনোৱা হ'ল আউ তাৰপা সেইখিনি সিজাৰ পিছত আ চবকে খাবলৈ দিয়া হ'ল আৰু চবেই ভাল পালোঁ বুলিয়ে কৈছিলে ত' মোৰ অভিজ্ঞতা ইমানেই আছে